দাদা অঁ অঁ ক'ত আছে অঁ গুৱাহাটীত আছে তাৰমানে অঁ এই কথা এটা হ'ল কি এই তাৰমানে এই মোৰ বন্ধু এজন আহিছিল বন্ধুজনে কিবা গুৱাহাটীৰ বিষয়ে অলপ কিবা এটা হেৰি কৰি আছে ৰিচাৰ্জ কৰি আছে এই এতিয়া মোক মোকো সুধিছে মই বোলো মই সুধি চাই হেৰি কৰি চাওঁ অলপ ডিছকাচ কৰি চাওঁ তাৰমানে হেৰি এই গুৱাহাটীৰ বিষয়ে তাৰমানে আমাৰ পুৰণা গুৱাহাটী কেনেকৈ গুৱাহাটীখন প্ৰথমতেতো আপোনালোকৰ অলপ হেৰি আছে না কেনেকুৱা ধৰণৰ হেৰি আছিল গুৱাহাটীৰ প্ৰথম ফাৰ্ষ্ট হিষ্টৰিৰ পৰা বৰ্তমানলৈ অলপ অঁ আচ্ছা অ' আচ্ছা আচ্ছা

কেঁচা আছিল তাৰমানে জংঘল আছিল অঁ অঁ

গতিকে এই মানে এই যান বাহনৰ ক্ষেত্ৰত এইটো এটা মানুহৰ হেৰি এইটো বিল্ডিং চিল্ডিং নাছিলে নে কি না কি আচ্ছা অঁ কুঞ্জ অঁ শুনিছোঁ

শেখ ব্ৰাদাৰ অঁ অঁ অঁ আচ্ছা তাৰমানে মইও শুনিছিলোঁ মই তাৰমানে আমাৰ হেৰি যেতিয়া আমাৰ পিতাহঁতে কৈছিল আৰু এই গণেশগুৰি গণেশগুৰিত বোলে সেই সময়ত পিতাহঁতে যেতিয়া গুৱাহাটী দি পাৰ হৈ গৈছিল এই খোজকাঢ়ি তেতিয়াটো আৰু গাড়ী হেৰি নাছিল খোজকাঢ়ি গৈছিল যে আমাৰ পুৰণা ঠাইৰ পৰা নতুন ঠাইলৈ তাত বোলে গণেশগুৰিত এতিয়াতো আমি এতিয়াৰ গণেশগুৰি দেখিছোঁ তাতে সেই হেৰি আছিল এই মানুহবিলাকেও এই যে খুটি মাৰে মাটিৰ সিমান মাটি আমাৰ আৰু সেনেকুৱা তাতে বোলে এটা সেই বি এচ এফ বেটেলিয়ান কেম্প আছিল এই কেম্পটোৱেই অঁ খেতি মাটি আছিল আচ্ছা অঁ অঁ অঁ এই আগতেটো আৰু হেৰি এইখনো নাছিল বোধহয় যেতিয়া মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতেল হৈ আছিল আচ্ছা অঁ মেডিকেল আছিল অঁ হেৰি পানবজাৰত অঁ অঁ তেতিয়া হেৰিও কম আছিল কিজানি মানে চিটো কম ষ্টুডেণ্টো কম আচ্ছা মই অঁ এই হেৰি কৰি মানে ডিটেইলছ এই বস্তুখিনি অঁ অঁ দিয়ক হ'ব দিয়ক অ'